আও দেৱযানী কি এ এই অঁ তাকেতো ভাবছো ৰ কাপোৰ আৰু কি আৰু ঠাণ্ডাত তোৰ আৰু ছুৱেটাৰৰ তলত আৰু কি কাপোৰ পাবি পুৰণা কাপোৰেই পিন্ধব লাগিব অই তুহুন ডেকা তুহুন ডেক ডেকা আপী তুহুন ছুৱেটাৰ নিপিন্ধা আৰু ষ্টাইলাৰ মাৰি জাৰত এ বাদলি মৰে তাঁৰত ষ্টাইলাৰ মৰে জাৰত তুহুনটো আৰু ষ্টাইলে কৰিবি অঁ এই যাবি কোন দিনা সেইটো ক যাবি কোন দিনা অঁ হয় সেই গা বাছত না গাড়ী গাড়ী ঠিক কৰিবি

অঁ মই গাড়ী ঠিক কৰিছো দে মই খবৰটো দিম দে অলবি দে অঁ